ধৰি লওঁক মেলেৰিয়া ডিচেণ্টেৰি ভাইৰেল ফিভাৰ জ্বৰ কাহ চৰ্দী সেইবিলাক আৰু এতিয়া খুব সঘনেই হ'বলৈ ধৰিছে মানুহৰ এটা সমস্যা হাৰ্ট ব্লকেজ আৰু আৰু এটা সমস্যা হৈ গৈছে কি ফেটি লিভাৰ যিটো আপোনাৰ গেছৰ সমস্যাটোৰ কাৰণে বৰ্তমান সময়ত মানে সৰু সৰু ল'ৰা ছোৱালীৰো এইটো মানে এইখিনি অসুস্থতাত ভুগা দেখা যায়

নানা লেতেৰা নলা নৰ্দমা আছে তাত ম'হে কণী পাৰিলে সেই ম'হে কামুৰিলে ধৰি লওঁক সেই লেতেৰা পৰা ম'হে কামুৰাৰ পিছত মেলেৰীয়াৰ মেলেৰীয়া মানুহৰ দেহত মানে মেলেৰীয়া ভাইৰাছটো সোমায় তাৰপিছত জ্বৰ হ'ব মানুহ একদম মানে দুৰ্বল হৈ যাব ব্লাড কমি যাব পেচেণ্টৰ আৰু আৰু হৈ গ'ল সেই লেতেৰা পৰাই ডিচেণ্টেৰী হয় মানুহ যেতিয়া লেতেৰা পৰিবেশত থাকিব লেতেৰা খানা খাব শোৱা লোৱা খোৱা পিন্ধন ঊৰন

মানে ঘৰত কোনোবা এজন ব্যক্তিৰ হৈ গ'ল বা সমাজত কোনোবা এজন ব্যক্তিৰ হৈ গ'ল সেইটোৰ ফলত মানে

নিজে যদি সতৰ্ক হৈ থাকোঁ আমি নিজেও লক্ষ্য ৰাখিব লাগিব যে আমাৰ চাৰিও পাষটো আমি চাফা কৰি ৰাখোঁ নিজক চাফা কৰি ৰাখোঁ নিজে সজাগ সচেতন হৈ থাকোঁ মাস্ক পৰিধান কৰোঁ হাত চেনিটাইজ কৰি ৰাখোঁ নিজে ক্লিন হৈ থাকোঁ বা আন দহজনকো কওঁ সমাজৰ মানুহ মোৰ আশে পাশে থকা মানুহ যে এইটো সমস্যাৰ কাৰণে মেলেৰীয়া হ'ব পাৰে লেতেৰা কাৰণে ডিচেণ্টেৰী হ'ব পাৰে ভাইৰেল ফিভাৰ হ'ব পাৰে

সেইখিনিয়ে মোৰ শেষৰ স্বাস্থ্যজনিত চিন্তাবোৰ এইখিনিয়ে আৰু